কালি মই চাৰ্জাৰ এডাল আনিছিলোঁ বহুত ধুনীয়া চাৰ্জাৰ দেই বহুত ফাষ্ট চাৰ্জিং হয় এই ভাল চাৰ্জাৰ ভাল দামটোও কম আৰু চাৰ্জিঙো বহুত সোনকালে হয় আৰু ভাল লাগিছে আৰু প্ৰডাক্টটো ফিনিচিংটও ভাল সেই মেটেলটোও ভাল বিৰাট ধুনীয়া চাৰ্জাৰ পটাপট চাৰ্জ হয় অঁ সেই পালে তালৈ গ'লে তই সেই সেইটো চাৰ্জাৰেই আনিবি সেইটো বহুত ধুনীয়া চাৰ্জাৰ পটককৈ চাৰ্জ হ'ব একদম মিহি পুৰা মেটেলটো বহুত ধুনীয়া পুৰা ধুনীয়া মিহি এই কালাৰ একদম বহুত কালাৰ আছে তই নিজৰ হোৱাইট আন' ব্লেক আন' তোৰ ওপৰত কথা সেইটো তই চাই লবি নিজে